আজি ভাৰতে সন্মুখীন হোৱা কিছুমান গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হৈছে কি ল'ৰা ছোৱালীৰ চাকৰি কাৰণে অলপ আজিকালি প্ৰব্লেম হৈ গৈছে কাৰণ চাব প'ষ্ট ওলায় আপোনাৰ বাৰ হাজাৰ প'ষ্ট ওলায় বাৰ হাজাৰ প'ষ্ট বা আৰু এপ্লাই কৰে আপোনাৰ ত্ৰিছ পঞ্চাছ লাখমানে তো সেইটো ক্ষেত্ৰত মানে ক'বলৈ গ'লেতো আপোনাৰ বহুখিনিয়ে সন্মুখীন হৈ থাকে বৰ্তমান তো সেইটো হিচাপত মই ভাবোঁ যে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে নিজা আত্মনিৰ্ভৰ সংস্থাপন লৈ কৰ্মমুখী হ'বলৈ চেষ্টা কৰিব লাগে কাৰণ চাব কাৰণ সব ক্ষেত্ৰত চৰকাৰী চাকৰিটো ইমানতো নাথাকে না আপোনাৰ ক'বলৈ গ'লে চ' প'ষ্ট ওলায় বাৰটা এপ্লাই কৰে বাৰ লাখে তো সেনেকুৱাতো নহয় ন' আজিকালি যুগৰ বৰ্তমান আপুনি বেলেগ দেশত চাবলৈ গ'লেতো বহুখিনি উন্নত হৈছে আৰু তেনেকুৱাই আৰু মুঠতে আমাৰ যি ক'বলৈ গ'লে এই ৰোজগাৰ বোলা বস্তুটো আমাৰ ইণ্ডিয়াতে যি প্ৰভাৱ পৰিছে এই প্ৰভাৱ পৰাৰ কাৰণে কিছু আমাৰ বৰপেটাৰ নিজৰে যিখিনি ইউথ আইকন যিখিনি ল'ৰা ছোৱালী আছে সবেই আত্মনিৰ্ভৰ হোৱাটো মই স্বাৱলম্বী হ'বলৈ মানে অনুৰোধ জনালোঁ যে সবে নিজৰ ভৰিত নিজে থিয় হৈ কাম কৰিব লাগে কাৰো তলত কাম কৰিব নালাগে তো সেইখিনিয়ে ক'বলৈ গ'লে